ভাৰতৰ জনপ্ৰিয় গুৰু বুলি ক'লে মই আমাৰ বিশেষকৈ শংকৰদেৱ গুৰুজনাৰ কথাই ক'ব পাৰিম তেখেতেটো আমাৰ বিভিন্ন ধৰণৰ যোগৰ প্ৰচাৰ প্ৰসাৰ কৰিছিলে আৰু বিভিন্ন গীত নাট মাতৰ লগতে বিশেষকৈ যোগাসনৰ বিভিন্ন মাটি অখৰাৰ জৰিয়তে বিভিন্ন আসন প্ৰণায়মৰ চৰ্চা তেখেতেই আমাৰ আৰম্ভ কৰিছিলে তাৰ পিছতে মই স্বামী ৰামদেৱ বাবাজীৰ কথা ক'ব বিচাৰোঁ আৰু তেখেতে গুৰুজনাৰ স্বামী ৰামদেৱ গুৰু আচলতে মোৰ যোগ গুৰু প্ৰথম গুৰু তেখেতে এই যোগৰ শিক্ষা দিছিলে মোক গতিকে মই তেখেতৰ নাম লৈছোঁ আমাৰ গুৰুজনাৰ পিছতে তেখেতৰ নাম লৈছোঁ এই গুৰুজনাৰ পিছতে তেখেত স্বামী ৰামদেৱ জী তেখেতে বিভ যোগৰ প্ৰচাৰ প্ৰসাৰ এতিয়া মানে গোটেই বিশ্বতে প্ৰ যোগৰ প্ৰচাৰ কৰি আছে গতিকে আমাৰ ৰাতিপুৱা আস্থা ছেনেলত বিভিন্ন মাধ্যমতে যোগৰ শিক্ষা দি আছে যোগ বুলি ক'লে যোগাসন প্ৰাণায়ম ধ্যান ধাৰণা চ্যমাধি এই সকলোবোৰ ইনক্লুড আছে গতিকে এই আমাৰ শৰীৰ সুস্থ মন আৰু সুস্থ কৰিব হ'লে নিয়মিত আমি যোগ অভ্যাস কৰিবই লাগিব এই জুই যোগ অভ্যাসৰ জৰিয়তে আমাৰ মানে শাইৰাইক শাৰীৰিক আধ্যাত্মিক বৌদ্ধিক বিকাশত সহায় কৰে যোগে গতিকে আমি নিয়মিত এই যোগ চৰ্চা কৰিব লাগে আচলতে আৰু গুৰুজনাই আমাৰ যোগ গুৰু স্বামী ৰামদেৱ জী তেখেতে সদায় কৈ আছে ৰাতিপুৱা আমি সদায় অন্তত এঘণ্টা ডেৰ ঘণ্টা সময় আমি নিজৰ কাৰণে নিজৰ স্বাস্থ্যৰ কাৰণে আমি অভ্যাস কৰাটো অতিতি অতিকে জৰুৰী আমি অন্তত ৰাতিপুৱা এই যোগ অভ্যাস যদি কৰোঁ আমি নিৰ্দিষ্ট কেইটামান যদি আসন কৰোঁ প্ৰাণায়ম কৰোঁ আসনে আচলতে আমাৰ শাৰীৰিক শাৰীৰিক যিবোৰ বেমাৰ আজাৰ বা শৰীৰৰ এইবোৰ দূৰ কৰে আৰু প্ৰাণায়মে আমাৰ ইণ্টাৰনেল ক্লিনিঙৰ ক্লিনিঙৰ প্ৰচেছ কৰে শুদ্ধতা গতিকে আমি সাধ্য অনুসৰি স্থিৰম সুষম আস্যনম আমি সাধ্য অনুসৰি কিছু আমাৰ যি শৰীৰৰ প্ৰয়োজনীয় মানে যিখিনি কৰিব পৰা আসন কৰিব লাগে আৰু তষমিন শ্যোতি স্বাস প্ৰস্বাস ত বিচ্ছেডগতি বিচ্ছেড প্ৰাণায়মহ আৰু এই প্ৰাণায়ম আমি শ্বাস প্ৰস্বাতৰ গতি বিচ্ছেদ কৰি আমি যি প্ৰাণায়াম কৰোঁ এই প্ৰাণায়ামে আমাৰ বিভিন্ন ধৰণৰ জটিলৰ পৰা জটিল ৰোগ আচলতে আমাৰ ভাল কৰে গতিকে এই প্ৰাণায়াম আমি নিয়মিত সদায় কৰিব লাগে সদায় ৰাতিপুৱা আমি প্ৰাতঃ ভাগত আমি নিজৰ প্ৰাতঃকৃত কৰি পেলাই এই প্ৰাণায়াম কৰিব পাৰোঁ আৰু প্ৰাণায়মে বিশেষকৈ আমাৰ নাৰ্ভাছ চিষ্টেম হওক গোটেই আমাৰ চিষ্টেমবোৰ বিশেষকৈ গোটেই চিষ্টেমখিনি আমাৰ পূৰা ঠিক কৰে আমাৰ চাৰ্কোলেটিভ চিষ্টেম হওক নাৰ্ভাছ চিষ্টেম হওক চিষ্টেম হওক বা গোটেইখিনি আমাৰ সঁচাকৈ খুব সুন্দৰভাৱে শৰীৰত ঠিক কৰাত সহায় কৰে গতিকে আমি নিয়মিত এই যোগ অভ্যাস ধ্যান আৰু ধ্যান বিশেষকৈ প্ৰয়োজন ধ্যানে আমাৰ মানে মানসিক যিটো অৱসাদ মানসিক অস্থিৰতা অনিদ্ৰা এইবোৰ দূৰ কৰাত সহায় কৰে